আচ্ছা শুনক না আপুনি অসমৰ অসমৰ এজন কিবা জগন্নাথপুৰি বুলি সেইজনেনি

অ মানে ভাল অলপ ভাল হ'ব লাগিব ন' এনেকুৱা ধৰকতো খেতি বহুত ধৰণৰ হৈ আছে কিন্তু ভাল যোনটো ধৰক অ ব্যৱসায় ভিত্তিত কৰি অ মানে কিটো কৰিলে ভাল হ'ব

হয়

আচ্ছা নহয় নহয় মই সেইটোৱে জানিব বিচাৰিছিলোঁ যে মানে কোনটো খেতিত বেছি হয় নেকি